বিয়া আছিল যাম কিয় নাযাম বিয়া খাব বজাৰ চজাৰ কৰিছোঁ আপুনি যাবনে আহিলোঁ তেনেহ'লে দুজনে একেলগে যাম

ঠিক আছে তেনেহ'লে আমি বিয়াত যাম বিয়াত এনজয় কৰিম দুয়োৱে একেলগে এনজয় কৰিম একেলগে যাম মই কিনিছোঁ আপুনি অ' সোনকালে কিনা আহি আহিয়ে পালে বিয়া